ডিজিটেল আৰ্ট সম্পৰ্কে ধৰক আৰ্ট ডিজিটেল আৰ্টতকৈ মানুহে তৈয়াৰ কৰা চিত্ৰখনেই মই ভাবোঁ যে উত্তম কাৰণ কেলে ডিজিটেল আৰ্ট কৰিবলৈ যাওঁতে আমি কম্পিউটাৰ বা লেপটপত বহিবলগীয়া হয় বহুত মেণ্টেলি প্ৰেছাৰ প্লাছ আমাৰ চকুৰ এফেক্ট বা এনেকুৱা ধৰণৰ বহুতখিনি কথাই আহি পৰে কিন্তু মানুহে যিখন চিত্ৰ তৈয়াৰ কৰে ধুনীয়াকৈ সুন্দৰকৈ সেইখন ধৰক তেওঁ এটা শ্ৰমো হয় ধুনীয়াকৈ ধৰক আৰু সেইখনতকৈ বহুতখিনি উন্নত উন্নত হয় উন্নত দেখা যায় চিত্ৰখন ডিজেল ডিজিটেল আৰ্টতকৈ মানুহে তৈয়াৰ কৰা আৰ্টখনেই মই ভাবোঁ যে উত্তম হয়